হেল্ল' অ'লা এজেঞ্চী নেকি হয় গাড়ী এখন লাগিছিলে আপোনালোকৰ এজেঞ্চীত কি কি গাড়ী এভেইলেবল আছে

আচ্ছা আপোনালোকৰ তাত টয়'টা ফৰ্চুনাৰ গাড়ীখন হ'ব নেকি হ'ব ন আচ্ছা মোক মানে গুৱাহাটীৰ পৰা শ্বিলঙলৈ লৈ যাবলৈ আছিলে বিছ মাৰ্চত হয় আচ্ছা এবাৰ চেক কৰি দিয়কচোন হ'ব ন ঠিকেই আছে বিছ মাৰ্চত আপোনালোকে এটা কাম কৰিব ৰাতিপুৱা সাতটা মান বজাত মোৰ এড্ৰেছত গাড়ীখন পঠাই দিব ঠিক আছে মোক মানে গুৱাহাটীৰ পৰা শ্বিলঙলৈ যাব লাগিব আৰু গোটেই দিনটোৰ কাৰণে মোক গাড়ীখন লাগে সেই সেইখন গাড়ীয়ে ফৰ্চুনাৰ টয়'টাখন আচ্ছা অলপ কৈ দিব নেকি কেনেকুৱা কি প্ৰাইচ কেনেকুৱা কি মানে ফেয়াৰটো ল'ব আচ্ছা হৈ যাব একো নাই হ'ব এটা কাম কৰোঁ আপোনাক মই হোৱাটছআপ কৰি দিওঁ নেকি এড্ৰেছটো মোৰ হ'ব আপোনাক এইটো নাম্বাৰত মই হোৱাটছআপ কৰি দিছোঁ মোৰ এড্ৰেছটো আৰু আপুনি বিছ মাৰ্চত ৰাতিপুৱা গাড়ীখন পঠাই দিব লেট নকৰিব কিন্তু লাগিলে মই ৰাতিপুৱা আকৌ এবাৰ আপোনাক ফ'ন কৰি দিম অঁ আজিয়ে আপুনি বুকিং কৰি দিয়ক হয় নামটো চুম্পি দত্ত অঁ লাল গণেশ হয় আৰু কিবা এডভাঞ্চ দিব লাগিব আচ্ছা আপোনাক এতিয়া মই দি দিম ন আপোনাৰ গুগল পে' এইটো নাম্বাৰত হ'বনে ঠিক আছে আপোনাৰ অফিচৰ স্কেনাৰটো মোক পঠাই দিয়ক মোৰ এইটো নাম্বাৰতে হোৱাটছআপটো আছে ঠিক আছে মই এডভাঞ্চ পেইমেণ্ট এতিয়াই কৰি দিছোঁ বাকীখিনি আমি অহাৰ পিছত মই সেইদিনা বিছ তাৰিখে অহাৰ পিছতো দিব পাৰোঁ ৰিটাৰ্ণ কৰাৰ পিছত হ'বনে আচ্ছা ঠিক আছে থেংক ইউ থেংক ইউ মই এড্ৰেছটো আপোনাক হোৱাটছআপ কৰি দিছোঁ অ'কে থেংক ইউ